মই ক'বলৈ গৈ আছোঁ মোৰ মানে এটা চবতকে ডাঙৰ দুখ লগা দিন যি নেকি মই সকলোতকে যাক বেছি ভাল পাইছিলোঁ মোৰ প্ৰেমিকা তাইক তাই যোনদিনা এৰি থৈ গৈছে সেইটো দিন মোৰ চবতকে দুখ লগা দিন মানে সেইদিনা ময়ো মানে বহুত এটা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ল কাৰণ তাইৰ এতিয়া মন নাই ত' মইতো আৰু জবৰদস্তি কৰি ৰাখি থ'ব নোৱাৰোঁ তাৰমানে কি কৰিম কি নকৰিম লাগিছিলে এতিয়া মই কাৰ কাৰোবাৰ পৰা যে পৰামৰ্শ ল'ম সেইটোও বিচাৰি পোৱা নাছিলোঁ লগৰ কাৰোবাক ক'লেও সিহঁতি কয় বোলে যি হ'ল হ'ল বাদ দে ত' কাৰোবাৰ পৰামৰ্শ ল'বও পৰা নাছিলোঁ আৰু কি ক'ম আৰু মোৰ দুখৰ দিন সেইটোৱেই আছিল